খেল বা শৰীৰ চৰ্চাৰ বাবে উপযোগী সময় বুলি ক'বলৈ হ'লে মোৰ মতে ৰাতিপুৱা সময়খিনি সকলো ৰাতিপুৱা সময়খিনি শ্ৰেষ্ঠ বুলি মই ভাবোঁ কাৰণ এইখিনি সময়ত মন মগজু সকলোবোৰ সুস্থ হৈ থাকে আৰু সুস্থ হৈ থাকে ব্যায়াম আৰু ব্যায়াম কৰিলে আৰু ব্যায়াম কৰাতো আমাৰ শৰীৰৰ বাবে বহুত উপযোগী কিয়নো ব্যায়ামৰ বহুতো সুফল আমি লাভ কৰিব পাৰোঁ ব্যায়াম কৰিলে ব্যায়াম কৰিলে সকলো কোনো ধৰণৰ বেমাৰ আজাৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ কোনো বেমাৰে আমাক শৰীৰটো ৰুগীয়া কৰিব নোৱাৰে আমি সকলো ব্যায়ামৰে এটা নিৰ্দিষ্ট নিৰ্দিষ্ট গুণ থাকে আৰু সেই ব্যায়াম সেইবাবে আমি ব্যায়াম ৰাতিপুৱা দিনত দুবাৰ হ'লেও এব দুবাৰ কৰিবই লাগে কিন্তু দুবাৰ নহ'লেও এবাৰ হ'লেও আমি কৰিব লাগে আৰু আৰু সেই সময়টো হ'ল ৰাতিপুৱা বৰ্তমান সময়ত সকলোৱে কৰ্ম ব্যস্ততাত থাকে সকলোৱে কোনো ব্যায়াম হয়টো কৰিব নোৱাৰিব পাৰে কিন্তু মই তেওঁলোকক এইটোৱে ক'ব বিচাৰো যে দিনটো তেওঁলোকে যিমানেই কৰ্ম ব্যস্ততাৰ নাথাকক কিয় কিন্তু তেওঁলোকে অকণমান ৰাতিপুৱা সময়খিনিত সময় উলিয়াই নিজৰ শৰীৰটোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে কাৰণ শৰীৰটো ভালে থাকিলেহে আমি দীঘলীয়া যাত্ৰা কৰিব পাৰিম আমি দীঘলীয়াকৈ জীয়াই থাকিব পাৰিম বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কি সক সকলোৰে বেমাৰ আজাৰে সকলো লোকৰে শৰীৰত কিবা নহয় কিবা এটা বেমাৰ থাকেই কিবা নহয় কিবা এটা ৰোগে ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ থাকেই তেনেক্ষেত্ৰত আমি আমি নিজেই সচেতন হৈ থকাটো অতিকৈ উপযোগী আৰু এই উপযোগী কৈ শৰীৰটো উপযোগীকৈ সযতনে ৰাখিব হ'লে আমি ব্যায়াম কৰিবই লাগিব মই

ব্যায়াম আৰু এই ব্যায়ামসমূহ মই নিজেও কৰোঁ কাৰণ আৰু এই ব্যায়াম মই মোৰ নিজৰ ইচ্ছামতে কৰো কোনো বেলেগৰ বা কোনো লোকৰ কোৱাৰ কাৰণে মই ব্যায়াম নকৰোঁ মই নিজেই আগৰ পৰাই কৰোঁ কিয়নো মোৰ যেতিয়া বেমাৰ হৈছিল মই যেতিয়া আক্ৰান্ত হৈছিলোঁ যেতিয়া মই ব্যায়াম নকৰিছিলোঁ এতিয়া মই কোনো ধৰণৰ চিকিৎসা নকৰাকৈ কোনো ধৰণৰ ঔষধ পাতি নোখোৱাকৈ ব্যায়ামৰ দ্বাৰাই মই এই মোৰ যি বেমাৰ হৈছিল বা ৰোগ হৈছিল সেই ৰোগটো মই উপশম কৰিবলৈ সক্ষম হ'লোঁ মই সদায় ৰাতিপুৱা শুই উঠিয়েই প্ৰাতঃকালতে উঠিয়েই মই ব্যায়াম কৰিছিলোঁ দৌৰিছিলোঁ ব্যায়াম কৰিছিলোঁ আৰু মোৰ যি বেমাৰ আছিল সেই বেমাৰটো মই উপশম কৰিছিলোঁ লগতে আগতকৈও মোৰ বেমাৰটো ভাল হোৱাৰ লগতেই মোৰ শৰীৰটো আগতকৈও বহুত বেছি সুস্থ সবল হৈ আছিল আৰু এতিয়াও আছে কিয়নো মই এতিয়াও নিতৌ গধূলি ৰাতিপুৱা আৰু গধূলি মই ব্যায়াম কৰোঁ আৰু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ৰোগ ওলাইছে আৰু সেই ৰোগত বিভিন্ন লোক আক্ৰান্ত হৈ আছে আৰু বৰ্তমান সময়ত বহুতো লোকে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বিভিন্ন খাব নলগীয়া বহুতো বস্তু খাদ্য খায় বেয়া বেয়া বস্তু খায় যাৰ কাৰণে আমাৰ শৰীৰটোত শৰীৰটোৰ শৰীৰত প্ৰভাৱ পৰে আৰু সেইবোৰ আমি নোহোৱাকৈ ৰাখিবলৈ হ'লে আমি নিতৌ ব্যায়াম কৰিব লাগিব আৰু সময়ৰ অভাৱৰ বাবে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিবলৈ অসুবিধা পায় নেকি আচলমতে এইটো মোৰ হিচাপত হ'ব নালাগে কিয়নো গোটেই দিনটো কৰ্মব্য়স্ততা কৰি থাকিলেও নিজৰ শৰীৰটোৰ নামত অকণমান হ'লেও ৰাতিপুৱা অকণমান হ'লেও নিয়মীয়াকৈ ৰাতিপুৱা বেছি সময় নহ'লেও এঘণ্টামান হ'লেও আমি সেই শৰীৰটোক টাইম দিব লাগে ৰাতিপুৱা সোনকালে শুই উঠিব লাগে শুই উঠি সেই ৰাতিপুৱা টাইমত আমি অকণমান ব্যায়াম কৰিব লাগে ব্যায়াম কৰিলেহে আমি আমাৰ শৰীৰটো সুস্থ হৈ লাগিব লগতে গোটেই দিনটো ভালে কুশলে যাব বৰ্তমান সময়ত নানানটা ধৰণৰ বেমাৰ যাক আমি জানিব নোৱাৰোঁ নাজানো কিন্তু সেইবোৰ আমি নোহোৱাকৈ আমি সুস্থ সবলকৈ ৰাখিব পাৰোঁ একমাত্ৰ আমি ব্যায়ামৰ যোগেদিহে আমি কোনো ধৰণৰ ঔষধ নোখোৱাকৈ কোনো ধৰণৰ টকা পইচা খৰচ নকৰাকৈ আমি ব্যায়াম কৰিব কৰিলে আমাৰ শৰীৰটো সুস্থ সবল হৈ উপযোগী হৈ থাকিব আৰু সকলোৱে কেৱল ডেকা ল'ৰা ছোৱালী বুলিয়েই নহয় সৰুৰ পৰা ডাঙৰ কৰি ডাঙৰলৈকে বয়সস্থ লোকৰলৈকে সকলোৱে ব্যায়াম কৰিব লাগে সকলোৱে ৰাতিপুৱা সোনকালে শুই উঠি ব্যায়াম কৰিব লাগে এক একদম বেছি সময় নোৱাৰিলেও অকণমান টাইম এঘণ্টামান হ'লেও আমি ব্যায়াম কৰিব লাগে ব্যায়াম কৰিলে শৰীৰ সুস্থ সবল হৈ থাকে দীঘলীয়া সময় ধৰি কাম কৰিব পাৰে বেছি সময় থাকিব পাৰে